মই কাটিং শিকিছিলোঁ আৰু মই বহুত আগৰপৰাই মোৰ কাটিং শিকি থকা হৈছিলে মই কাটিং শিকি মেচিন এটা ঘৰতে কিনি অনা হ'ল তাৰ পিছত এই কাপোৰ চিলাওঁ ব্লাউজ চুইদাৰ মেখেলা চাদৰ সকলোখিনিয়ে চিলোৱা হয় ব্লাউজ চিলাওঁ এটা ব্লাউজত চাই চাই দাম আছে দুশ তিনিশ আঢ়ৈশ তেনেকৈ লওঁ এটা ব্লাউজত আৰু এযোৰ চাদৰ মেখেলা চিলালে মানে দহিৰপৰা মানে চাদৰৰ পতি লগোৱালৈকে চবখিনি মানে মেখেলাই চাদৰে আৰু মেখেলা পতি লগাই পাঁচশ টকা লওঁ এযোৰ কাপোৰ চিলালে আৰু এযোৰ চুইদাৰ চিলালে তিনিশ টকা চাৰিশ টকা তেনেকৈ লোৱা হয় তাৰ পিছতে অকল চিংগুল মেখেলা চিলালে মানে ত্ৰিছ টকা পঞ্চাছ টকা যদি মেখেলা ফৌচ লগোৱা হয় তেতিয়াহ'লে পঞ্চাছ টকা লওঁ আৰু যদি নলগাওঁ ফৌচ লগোৱা নহয় তেনেহ'লে ত্ৰিছ টকা তেনেকৈ মেখেলা চিলাওঁ আৰু চাদৰ যদি অকল চিংগুল দহি বটা হয় তেতিয়াহ'লে ডেৰশ টকা লওঁ আৰু যদি পতি লগাওঁ চিলাই মেলি তেতিয়াহ'লে গোটেই কাপোৰযোৰতে পাঁচশ টকা লোৱা হয় আৰু মই এতিয়া সৰুসুৰাকৈ এখন দোকানো খুলিলোঁ এই দোকানতে মই নিজে কাপোৰ চিলাওঁ আৰু অলপ কাপোৰ আনি কেনে মই এতিয়া বিক্ৰীও কৰি আছো যেনে চাদৰ মেখেলা আৰু চব সকলো ধৰণৰ বস্তুৱেই মানে দোকানত অলপ অলপকৈ থৈছোঁ মেখেলা চাদৰ চুইদাৰ ব্লাউজ চুৱেটাৰ সকলোখিনি বস্তুৱে আছে এতিয়া যেনে ঠাণ্ডা দিনত চুৱেটাৰ আৰু ইস্কাপ তেনে তেনেকুৱা ধৰণৰ বস্তু দোকানত থৈছোঁ আৰু নিজে হাতেৰে মই মাফলাৰ টুপী ঊলৰ ঊলৰ চুৱেটাৰ তেনেকুৱাবিলাক মই হাতেৰে নিজে গোঁঠি দোকানত বিক্ৰী কৰিছোঁ সেইবিলাকে আৰু আৰু মানে সেইখিনি ধুনীয়াকৈ বিকিও যায় আৰু লাহেকৈ মোৰ ব্যৱসায়টো মানে বহলি গৈছে ডাঙৰ মানে দোকানখনো অলপ ডাঙৰ কৰিবলৈ মই মানে সক্ষম হৈছোঁ আৰু মোক দেখি কেনে ওচৰৰ ভাইটি ভণ্টি ইহঁতিও অলপ উৎসাহ পাইছে সিহঁতিও মানে দোকান খুলিবৰ কাৰণে বা কিবা এটা ব্যৱসায় কৰিবৰ কাৰণে মনত এটা উৎসাহ পাইছে সিহঁতিও কৰিব কৰি আছে এতিয়া আৰু যেনেকৈ মই দোকানখন মানে চলাই আছো তেনেকৈ ধুনীয়াকৈ অতি সুন্দৰকৈ বিকি গৈয়ে আছে বস্তুখিনি ধুনীয়াকৈয়ে বিকি হয় যিয়ে আনো ব্লাউজেই আনো বা মই সকলো ধৰণৰে কাপোৰ থওঁ এ চি কটন মানে পদ্মিনী সকলোখিনি পদ্মিনী কটন চব সকলো ধৰণৰে কাপোৰ থৈছোঁ এতিয়া বিশেষকৈ ঠাণ্ডা দিন যিহেতু সেইটো কাৰণে মানে ঊলৰ কাপোৰবিলাক বেছি থৈছোঁ আৰু এতিয়া ঠাণ্ডা দিনত ঊলৰ কাপোৰ গৰম কাপোবিলাক বেছি বিকি যায় সেইটো কাৰণে ঠাণ্ডা দিনত গৰম কাপোৰ যিহেতু বেছি বিকি যায় সেইটো কাৰণে গৰম কাপোৰখিনি বেছি থোৱা হয় চুৱেটাৰ ইস্কাৰ্প টুপী মোজা হাতমোজা সেইবিলাক বস্তু বেছি থৈছোঁ মানে এতিয়া সেইখিনিয়ে বেছি বিক্ৰী হয় আৰু সেইবিলাক নিজে মই হাতেৰে নিজে প্ৰস্তুত কৰিছোঁ নিজে গোঁঠি মেলি বিক্ৰী কৰিছোঁ সেইবিলাক এটা টুপীত মই ডেৰশ দুশ তিনিশ তেনেকৈ লওঁ আৰু এটা চুৱেটাৰ পাঁচশ ছশ তেনেকৈ লওঁ মই যিটো নিজে হাতেৰে গোঁঠো সেই চুৱেটাৰটো আৰু যিটো মই কিনি আনি বিক্ৰী কৰোঁ সেই চুৱেটাৰটো বা চায়ে চায়ে দাম আছে তিনিশৰপৰা মানে যিহেতু আমাৰ গাঁৱলীয়া দোকান বেছি দামী চুৱেটাৰ নানো চাৰিশ পাঁচশৰপৰা মানে হাজাৰ টকাৰ ভিতৰত সেই তেনেকুৱা ধৰণেৰে চুৱেটাৰ আছে আৰু মোজা পঞ্চাছ টকাৰপৰা পঞ্চাছ টকাৰপৰা মানে একেবাৰে এশ টকা ভিতৰত এই তেনেকুৱা ধৰণৰ বৰ দামী বস্তু নানো গাঁৱলীয়া দোকান যিহেতু সেইটো কাৰণে মানে কম দামী বস্তুবিলাকেই আনিছোঁ আৰু এই তেনেকৈয়ে ব্যৱসায় ভালেই চলি আছে এতিয়া অতি সুন্দৰকৈ ব্যৱসায় আগবঢ়াই গৈ আছো আৰু ধুনীয়াকৈ চলি আছে